নগাঁও জিলাৰ যি কলংখন আছে কলংখন এতিয়া মৃত্যুৰ মুখত পৰাৰ দৰে হৈছে কলঙৰ চাৰিওকাষে থকা বিশেষকৈ নগাঁও মেইন টাউনৰ এলেকাটো মানে কি হৈছে গোটেই মানুহে গোটেই নগাঁৱৰ যিমান জাবৰ জোঁথৰ আছে গোটেইবোৰ যেন তাতেই পেলাইছে তেওঁলোকে গোটেই লেতেৰা কৰি গোটেই পানী পানীটো প্ৰদূষিত কৰিছে লগতে কলংখন একেবাৰে নাইকিয়া কৰি পেলাইছে সকলো ফালৰ পৰা লেতেৰা জাবৰ জোঁথৰ পেলাই কৰি মানে একদম ঠেক কৰি পেলাইছে ফলত কি হৈছে কলঙে পানী যিটো আগত নিব পাৰিছিল যিটো সোঁতত পানী বৈছিল কলঙেদি সেইটো সোঁতত পানী ব'ব পৰা নাই আৰু ইয়াৰ ফলত দাঁতি কাষৰীয়া অঞ্চলবিলাক অলপ পিছলৈ পানী বানপানীৰ সন্মুখীন হ'বলগীয়া হয় আৰু লগতে যি লেতেৰা দুৰ্গন্ধময় কলঙৰ চাৰিওকাষ যেতিয়া লেতেৰা কৰিছে মাজত যিটো লেতেৰা কৰিছে গোটেই দুৰ্গন্ধময় গোটেই নগাঁও টাউনখন আচলতে থাকিব নোৱাৰা হৈছে দাঁতি কাষৰ অঞ্চলবিলাকত এইটো এটা ডাঙৰ সমস্যা লগতে মই যিটো অঞ্চলত আছোঁ গাঁওখনৰ নাম হৈছে পুখুৰীপাৰ এই পুখুৰীপাৰ গাঁওখনত পিছফালে যিখন বিল আছে সোনাই বিল সোনাই সোনাই বিলৰ কাষেদি এটা জান বৈছে সোনাই বিলৰ পৰা এটা জান গৈছে জানটো কি হয় এতিয়াতো জান জান মানে সেই বিল বুলিব নায়েই এতিয়া বৰ্তমান এনেকুৱা হৈছে আমাৰ নিজৰ মানুহৰ দোষতে হৈছে কি কৰিছে নিজৰ পথৰ মাটি বহলাই বহলাই আৰু গোটেই জানখন পুতি কৰি বিভিন্ন ধৰণৰ লেতেৰা জাবৰ জোঁথৰ পেলাই মেলি জানখন নাইকিয়া কৰি পেলাইছে সীমা নাইকিয়া একদম পথাৰৰ লগত সমান হৈ গৈছে ফলত পানী জানে কঢ়িয়াব নোৱাৰা হৈ গৈছে বাৰিষা একদম বৰষুণৰ পানীয়ে আচলতে কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিব লৈছে এইটো এটা ডাঙৰ জ্বলন্ত সমস্যা কাৰণ কিয় আৰু তাৰোপৰি আমাৰ যি সেই এলেকাটো কাচমাৰি মৌজা বুলি কয় সেই এলেকাটো কিয় হৈছিল সেই এলেকাটোত চাৰিওফালে যিবিলাক পুল আছিল বা দলং আছিল সৰু সৰু সেইবোৰ এতিয়া ৰাস্তা ঘাট অহাৰ ফলত বা মানুহ দুনুহ চাৰিওকাষে ৰাস্তা ঘাটত দুয়ো দুয়োকাষে যেতিয়া মানুহ বহিছে তেতিয়া সেই কমপ্লিট মানে কমপ্লিট মানে আপোনাৰ সেই পুল বা ব্যক্তিগত যি মাটিত পুল আৰু দলং বহিছিল সেইবোৰ কমপ্লিট নাইকিয়া হৈ গৈছে কাৰণ মাটিটো উঠাই দিছে উঠাই দিয়াৰ ফলত কি হৈছে আমাৰ পুল আৰু দলংবিলাক বন্ধ হৈ গৈছে ফলত পানী কঢ়িয়াব নোৱাৰা হৈ গৈছে এখন পথাৰে আন এখন পথাৰলৈ পানী কঢ়িয়াব নোৱাৰাৰ ফলত সেই পথাৰখনত পুখুৰী সদৃশ হৈ পৰিছে তেনেদৰে মানে একদম কৃত্ৰিম বানপানীৰ সৃষ্টি হ'ব লৈছে এনেদৰে আচলতে পানী বিশেষকৈ বিল নদ নদী আদিত জ্বলন্ত সমস্যাৰ সৃষ্টি কৰিছে